হেল্ল' অঁ অঁ এই মই আচ্ছা মই এই দুজনমান বন্ধুলৈ যাম বুলি ভাবি আছোঁ হা কি কি ঠাই আছেনো মানে চাবৰ কাৰণে মই বহুত দিন যোৱা নাইতো তেনেকে এনেকে গম যাব কি কি ঠাই চাব পাৰি বা আচ্ছা আচ্ছা থকা খোৱা কিবা সুবিধা আছে ন হোটেল চোটেল কিবা খোৱা ভাল হোটেল আছে অঁ অঁ অঁ গাড়ী মটৰৰ সুবিধা আছে হা ঠিকে আছে ঠিক আছে হেৰি মই যাম আৰু দুই এদিনতে দুই এদিন মই মই গ'লে মই খবৰ দিম বাৰু তোমাক হা অঁ তিনিজনমান যামি তিনিজন হ'ব নহয় এই বাকীটো চব থকা খোৱাৰ সুবিধা পাম ন

অঁ ঠিক আছে অঁ অঁ ঠিক আছে ঠিক আছে হেৰি কৰবা হেৰি কৰবা মই তুমি আমাক আমাৰ লগত যাই হেৰি কৰা লাগব আৰু সহায় কৰিব লাগব চোৱা মেলা অঁ অঁ অঁ অঁ ঠিক আছে ঠিক লৈ যাম বেয়া নাপায় আৰু বুইছা অঁ অঁ ঠিক আছে ঠিক আছে অঁ ঠিক আছে